কোনো খেলত সোমাই পৰা বুলি ক'বলৈ গ'লে আমি সচৰাচৰতে ফুটবল আৰু ভলীবলৰ কথাটোকে ক'ব পাৰো আমি সৰু পৰা খেলি থকা খেল হৈছে ফুটবল আমি সৰুতে ফুটবল খেলিছিলো তাত আমি বিদ্যালয়ত পঢ়ি থকা সময়তো আমাৰ ইখন স্কুল আৰু সিখন স্কুলৰ মাজত ফুটবল প্ৰতিযোগিতা হয় সেইবিলাকতো আমি ভাগ লৈছো হৰা জিকাটো দূৰৈৰ কথা আমি তেনেকৈ ফুটবল খেলত ভাগ লৈছো আৰু আপোনাৰ ভলীবলতো আমি তেনেকৈ ভাগ লওঁ ভলীও খেলা হয় কিন্তু মাজতে ফুটবল খেলখন যথেষ্ট পৰিমাণে জনপ্ৰিয়তাটো কমি গৈছিলে ফুটবলৰ জেগাত ক্ৰিকেটে জেগা ল'লে এতিয়া আকৌ ক্ৰমান্বয়ে দেখিবলৈ পাইছোঁ ফুটবল খেলখন যথেষ্ট পৰিমাণে আকৌ আগবাঢ়ি আহিছে আৰু ৰাইজৰ মাজলৈ আহিছে ফুটবল ৰাইজে যথেষ্ট পৰিমাণে এতিয়া ভালো পাইছে বাৰু এতিয়া আপোনাৰ ইণ্ডিয়া ছুপাৰ ছুপাৰ লীগ যে আই এছ এল ৰ খেলবিলাক হয় সেই খেলবিলাকো মোৰ বৰ প্ৰিয় খেল সেই খেলবিলাক আমি মানে ইণ্ডিয়া ছুপাৰ লীগ আমি চাওঁ তাৰপাছতে ৱৰ্ল্ড কাপ চাওঁ এতিয়া আপোনাৰ মই এতিয়া নামবিলাক সঠিককৈ পাহৰি গৈছোঁ বাৰু পাহৰি গ'লেও আমাৰ অসমীয়া দুজনমান যুৱক আছে মানে ধুনীয়া ফুটবল খেলে আই এছ এল ত খেলিছে মাৰ্চিলোনা আছে তেনেকৈ মানে ভালেমানকেইজন আছে নামবিলাক পাহৰি গৈছোঁ ভাল এতিয়া অসম মানে ধুনীয়াকৈ ফুটবল খেলটো জনপ্ৰিয়তাত আহিছে সেইটো এটা খুব অসমৰ কাৰণে বা আমাৰ কাৰণে ভাল কথা মই খেলত সোমাই পৰাটো বুলি এতিয়াতো আৰু সোমাই পৰা বয়স আমাৰ নাই তথাপিতো আমি ফুটবল খেল বুলি ক'লে আমি চাবলৈ যাওঁ ফুটবল খেলখন মানে আমাৰ ওচৰত কেইখনমান ফিল্ড আছে তাত বছৰি পাতে তাত আমি খেলাখন চাওঁগৈ সেইটো আমি খেলাখন চাই উপভোগ কৰোঁ যথেষ্ট ভাল লাগে আৰু মানে খেলুৱৈবিলাকক তেনেকৈ মানে আমি উৎসাহো যোগাওঁ ভাল ভাল লাগে খেলি মানে চাই ভাল লাগে খেলাতো ভালেই পাওঁ চাইয়ো ভাল পাওঁ মানে ইমানেই